হয় মই মোৰ মোবাইলত নিউজ ফিডসমূহ পঢ়োঁ আৰু কিছুমান চেনেল মই লৈছোঁ যেনে নিউজ লাইভ প্ৰাইম নিউজ টক আৰু নিউজ টক এইকেইটা নিউজ চেনেল মই চাওঁৱে খুবেই চাওঁ বাৰু